মই বাইক চলাই যাওঁতে বহুতো মানে অৰুণাচল যাওঁতে পাহাৰ চাহাৰ খহি পৰে তেতিয়া অলপ স মুখামুখি সন্মুখীন হ'ব লাগে তাৰপা আকৌ আপোনাৰ কিছুমান জেগা কিছুমান ভয়ংকৰ জেগা থাকে আপোনাৰ কিছুমান গৰু ছাগলীও মুখৰ আগত ওলাই আহে তেতিয়া সন্মুখীন হ'ব লগা হয় আৰু বহুত দূৰৰ দূৰৰ জেগাত যাওঁতেও অলপ কষ্ট হয় আৰু সন্মুখীন হ'ব লগা হয় এনেদৰে কিছুমান হয় আৰু আপোনাৰ কেতিয়াবা ৰাইডত বেছি দূৰ গ'লে কিবাকিবি প্ৰব্লেম আপোনাৰ তেনেদৰে হৈ হৈ গৈ থাকে আপোনাৰ ধৰক অৰুণাচ অৰুণাচলৰ ছাইডেতো ৰাস্তাটো বহুত আপোনাৰ পাহাৰ জেগা আৰু লাডাখৰ ফালে একেই বৰফ চৰফ পৰে ছিকিমত তেনেদৰে অলপ কিবাকিবি হৈ যায় আপোনাৰ তেনেদৰে অলপ ৰখা মেলা কৰি মেলি আকৌ মানে যাব লাগে আৰু ঠিক তেনেদৰে আপোনাৰ বেলেগ ৰাস্তাটো আপোনাৰ সন্মুখীন হয় মোৰ এবাৰ এক্সিডেণ্টো হৈছে আপোনাৰ আঘাত মানে